আজিকালি আমাৰ অঞ্চল বুলি নহয় প্ৰায়বিলাক ঠাইতে কিতাপ পঢ়াৰ মানুহৰ সংখ্যা কমি গৈছে প্ৰায় নাই বুলি ক'লেও ভুল কোৱা নহ'ব মোৰ বোধেৰে আগতে আগৰ সময়বোৰত কিতাপৰ প্ৰাধান্য বহুত আছিল এতিয়া গৈ গৈ কেৱল বিদ্যালয়ৰ পাঠ্যপুথিখিনিহে সীমাবদ্ধতা আছে বুলি মই ভাবোঁ কাৰণ আজিকালি বিস্ময় দেখি পাবলৈ নোপোৱা হ'লো মায়া আলোচনী নেদেখো তৃষ্ণাতুৰ নেদেখোঁ সাদিন যিখন এমাহৰ মূৰত প্ৰকাশ পাইছিল সেই কিতাপবিলাক যেতিয়া দেখিবলৈ নোপোৱা হ'লো সেইকাৰণে হয়তো ভাবিছোঁ কিতাপ পঢ়াৰ মানুহৰ অভাৱ ঘটিছে তাতোতকৈ ডাঙৰ কথা আগতে এনেকুৱা ঘৰৰ মানুহ নাছিল যিঘৰ মানুহত নেকি এখন হ'লেও উপন্যাস নাছিল প্ৰত্যেক ঘৰৰ মানুহত এখনকৈ হ'লেও বিভিন্ন লেখকৰ যিকোনো এজন লেখকৰ হ'লেও এখন উপন্যাস পাইছিলোঁ কিন্তু আজিকালি পাবলৈ নাই আজিকালি কিতাপ পঢ়ে মানুহে মোবাইলত মোবাইলত কিতাপ পঢ়ে কিন্তু কিতাপখন কিনি আনি নপঢ়ে খুব কম কিন্তু তাৰ মাজতে একাংশ আছে নোহোৱাও নহয় আছে একাংশ আমি ময়ে পঢ়িছিলোঁ বিভিন্নজনৰ বিভিন্ন উপন্যাস পঢ়িছিলোঁ অসমৰ বৰণ্য উপন্যাসিক ৰঞ্জু হাজৰিকা পুৰেন্দ্ৰ প্ৰসাদ শইকীয়া এনেধৰণৰ বিভিন্নজনৰ উপন্যাস পঢ়িছিলোঁ কিন্তু আজিকালি বিচাৰি গ'লেও হয়তো খুব কম সংখ্যকে নতুনকৈ প্ৰকাশ পোৱা উপন্যাস তেওঁলোকৰ পঢ়িবলৈ কেতিয়া কিতাপৰ দোকানত পাম চাগে এতিয়া বহুত এতিয়া বহুত উপন্যাসৰ সৃষ্টি হৈছে উপন্যাস আছে কিতাপ আছে অকল উপন্যাস বুলিয়েই নহয় বিভিন্ন ধৰণৰ কিতাপ আছে আৰু এই কিতাপবিলাক যি যিসকলে প্ৰকাশ কৰে যিসকলে প্ৰশাসন গোষ্ঠী যিসকল প্ৰকাশন গোষ্ঠী প্ৰকাশন গোষ্ঠীবিলাক গোষ্ঠীসমূহে কিতাপসমূহ প্ৰকাশ কৰে কিন্তু যিহেতু এইটো এটা বিশ্বায়নৰ যুগ বিশ্বনৰ যুগত হয়তো কিছুমান আমি কি বুলি ক'ব লাগিব মানুহৰ মাজত প্ৰচাৰ প্ৰচাৰ প্ৰচাৰ প্ৰচাৰ চলাব লাগিব তেতিয়াহে মানুহে গম পাব কাৰণ আজিকালি মানুহৰ হাতত মো সময় একেবাৰে ক'ম প্ৰচাৰৰ অবিহনে আজিকালি একো কামেই নিসিজে একো কামেই নিসিজে আপুনি প্ৰচাৰ কৰিবই লাগিব আপুনি প্ৰচাৰ কৰক প্ৰচাৰ কৰিলে গম পাব হয় এজন লেখকৰ এইখন কিতাপ ওলাইছে তেতিয়াহে পঢ়ি এতিয়া আহোঁ আমাৰ অঞ্চলৰ মোৰ ঘৰৰ ওচৰৰ মানুহবিলাকত মই কিতাপৰ কথা কি পাতোঁ পাতোঁ কিতাপৰ কথা মই এখন কিতাপ পঢ়িছিলোঁ ডেল কাৰ্ণেগিৰ ডেল কাৰ্ণেগীৰ এখন কিতাপ পঢ়িছিলোঁ মানুহ হোৱাৰ উপায় আমি মানুহ কেনেকৈ হ'ম মানুহ কেনেকৈ হ'ম সেই কিতাপখন পঢ়িছিলোঁ বহুত কিতাপ পঢ়িলোঁ জীৱনত বহুত কিতাপ পঢ়িলোঁ কিন্তু সেইখন কিতাপৰ নিচিনা ইমান জ্ঞান ইমান জ্ঞান কোনো এখন কিতাপতে পোৱা নাছিলোঁ পঢ়িছোঁ বহুত কিতাপ পঢ়িছোঁ মানুহ কেনেকৈ হ'ম এজন মানুহ হ'বলৈ কি কি গুণ লাগে বিদ্যালয়ত চোকা হ'লেই স্কুলত চোকা হ'লেই যে এজন মানুহ হ'ব মানুহ হ'ব সেইটো নহয় কণ্ঠটো শুৱলা হ'লেই যে এজন মানুহ হ'ব সেইটো নহয় মানুহ হ'বলৈ যিখিনি গুণৰ অধিকাৰী সেইখিনি গুণ সেই কিতাপখনত কিন্তু আছে আৰু সেই কিতাপখন এতিয়াও মোৰ ওচৰত মই সযতনেৰে ৰাখিছোঁ

মোৰ খুৰা এজন তেওঁলোক তেওঁ তেওঁ তেতিয়া মহাবিদ্যালয়ত পঢ়ি আছে মই সৰু মই সৰু ষষ্ঠ সপ্তম এনেকুৱা শ্ৰেণীতে পঢ়ি আছোঁ তেওঁলোকৰ ঘৰলৈ যাওঁ তাত টেবুলত বহুত কিতাপ দমে দমে কিতাপ দমে দমে কিতাপ উপন্যাস আছে বিস্ময় আছে সাদিন আছে তৃষ্ণাতুৰ আছে মায়া আছে বিভিন্ন ধৰণৰ সেইবিলাক তেতিয়া পঢ়িছিলোঁ তাত যিবিলাকে গল্প লিখে গল্প লিখে ধাৰাবাহিকভাৱে উপন্যাস লিখে কবিতা লিখে প্ৰবন্ধ লিখে সেইবিলাক পঢ়িছিলোঁ খুব আপ্লুত হওঁ পঢ়ি লিখিবলৈ মন যায় লিখিবলৈ মন কৰিছিলোঁ তেতিয়া দুই এটা হয়তো লিখিছিলোঁ কিন্তু ক'তো প্ৰকাশ কৰা নহ'ল এতিয়া ল'ৰা ছোৱালীবিলাকক দেখিছোঁ কিতাপৰ প্ৰতি যিটো ধাউতি সেই ধাউতিটো কিন্তু একেবাৰে নাই আলোচনা কৰোঁ খুৰাহঁতৰ সৈতে ওচৰ চুবুৰীয়াৰ সৈতে আলোচনা নিশ্চয় হয় খুৰাহঁতৰ সৈতে হয় সিহঁতি খুৰাহঁতৰ ল'ৰাকেইটাকে কওঁ তহঁতি আজিকালি কিতাপ চিতাপ নপঢ়' কেলে অকল যে এই সেইটোকে খুঁচৰি থাক' সেইটোকে খুচৰি থাক' কি কি পাৱ' তাত মোবাইলটোৰ কথা কওঁ কি পাৱ' তাত তাতো পায় বহুত কিবা কিবি পায় কিন্তু কিতাপৰ যিটো মাদকতা সেই মাদকতা কিন্তু বেলেগত ক'তো নাপায় সেই কথাটো সিহঁতক বুজাওঁ আৰু কেইদিনমানৰ আগতে আমাৰ জিলাতে ধেমাজি জিলাতে ছাত্ৰসন্থাৰ উদ্যোগত

এখন গ্ৰন্থমেলা অনুষ্ঠিত প্ৰতি বছৰে হয় এই গ্ৰন্থমেলাত যেতিয়া যেতিয়া গৈছিলোঁ তাত দেখিছোঁ ল'ৰা ছোৱালীবিলাক কিতাপ পঢ়ে দেই কিতাপ পঢ়ে ল'ৰা ছোৱালীবিলাকে বহুত কিতাপ পঢ়ে তেওঁলোকে উপন্যাসিকৰ নাম কৈছে প্ৰবন্ধকাৰৰ নাম কৈছে গল্পকাৰৰ নাম কৈছে যিবিলাক শুনা নাই এখন উপন্যাস তেওঁলোকে পঢ়ি আছে প্ৰায়বিলাক ল'ৰা ছোৱালী মুখতে এখন কিবা কি আছিলে জানো কিবা নিৰিবিলি এনেকুৱা কিবা এটা এনেকুৱা কিবা উপন্যাসখন প্ৰায়বিলাক ল'ৰা ছোৱালী কৈছে এখন পঢ়ি আছোঁ এখন পঢ়ি আছোঁ তেতিয়া গম পাইছো হয় কিতাপ পঢ়িয়ে কিতাপ পঢ়ে কিতাপো পঢ়ে পঢ়িব লাগে কিতাপ কিতাপ পঢ়িব লাগে কিতাপৰ কিতাপ পঢ়িলেহে আমি জ্ঞান আহৰণ কৰিব পাৰিম একদম চিৰ সত্য একেবাৰে ধ্রুব সত্য আমি কিতাপ পঢ়িলেহে আমি জ্ঞান আহৰণ কৰিব পাৰিম কিতাপেই হ'ল জ্ঞানৰ ভঁৰাল কিতাপে হ'ল জ্ঞানৰ ভঁৰাল কিতাপৰ অবিহনে আমি জ্ঞান কৰো পৰাও পাব নোৱাৰোঁ কিতাপ পঢ়িবই লাগিব আমি কিতাপ পঢ়িবই লাগিব কিতাপ পঢ়িলে আমি জ্ঞান অৰ্জন কৰিব পাৰিম আৰু কিতাপৰ যোগেদি এজন আমি সমাজত এজন যে মই এজন ভাল মানুহ ভাল মানুহ ভাল মানুহ হৈ আমি থিয় দিব পাৰিম আমি কিতাপ পঢ়িবই লাগিব ধন্যবাদ